অসমৰ বাহিৰৰ মই বহুত ঠাইলৈকে গৈছোঁ প্ৰথম আমি গৈছিলোঁ দেল্হি দেলহিত আপোনাৰ যি তাজমহল আছিলে তাজমহল চাইছিলোঁ কুটুব মিনাৰ চাইছিলোঁ আৰু আপোনাৰ ইণ্ডিয়া গে'ট চাইছিলোঁ লাল কিল্লা চাইছিলোঁ আৰু দেল্হিৰ পাছত আমি গৈছিলোঁ উৰিষ্যা উৰিষ্যাৰ যি জগন্নাথ মন্দিৰ জগন্নাথ মন্দিৰ আমি প্ৰথম দৰ্শন কৰিছিলোঁ দৰ্শন কৰি পেলাই আমি সূৰ্য মন্দিৰ গৈছিলোঁ সূৰ্য মন্দিৰ যোৱাৰ পাছত আমি এছিয়াৰ ভিতৰত ডাঙৰ যিটো চিল্কা হট চিল্কা হৰ্ট গৈছিলোঁ তাৰপাছত আমি পুৰি সাগৰ পুৰি সাগৰত গৈ আমি গা ধুইছিলোঁ পিছত আৰু কিছুমান মন্দিৰ ঘূৰিছিলোঁ পাহৰিছোঁ তাৰপাছত আমি এবাৰ গৈছিলোঁ পঞ্জাৱ পঞ্জাৱত প্ৰগ্ৰেমত গৈছিলোঁ বিহু আৰু এনেকুৱা সত্ৰীয়া নৃত্যৰ প্ৰগ্ৰেম আছিলে পঞ্জাৱত গৈ সেই প্ৰগ্ৰেম কৰিছিলোঁ চন্দীগড়ত গৈছিলোঁ প্ৰগ্ৰেম তাৰপাছত চন্দীগড়ৰ পৰা আমি জেগা চাম বুলি হাৰিয়ানা গৈছিলোঁ হাৰিয়ানাত আমি যি কুৰুক্ষেত্ৰ যুদ্ধৰ আছে তাত চাই গৈছিলোঁ প্ৰথম গৈছিলোঁ আমি গীতাকুৱা জেগা গীতাকুৱা জেগা চাইছিলোঁ তাৰপাছত কুৰুক্ষেত্ৰ যুদ্ধ য'ত হৈছিলে তাত আমি গৈ পেলাই কুৰুক্ষেত্ৰ যুদ্ধ পথাৰখন চাইছিলোঁ আৰু ভীষ্ম শৰসজ্যা পোৱা মন্দিৰভাগ চাইছিলোঁ তাৰ কাষতে অৰ্জুনে শৰমাৰী যি আকাশিক পাতালৰ পৰা গংগা উলিয়াই আনিছিলে সেই হ্রদটো চাইছিলোঁ তাৰপাছত দুৰ্যোধন লুকাই থকা যি দৈপ্ৰায়ণ হ্রদ বুলি কয় সেই হ্ৰদ চাইছিলোঁ আৰু এনেকৈ অলপ মন্দিৰ আছিলে নাম পাহৰি গৈছোঁ সেয়া চাইছিলোঁ হাৰিয়ানাত তাৰপাছত আমি গৈছিলোঁ একবাৰ কলকাতা কলকাতাত আমাৰ প্ৰগ্ৰেম এটা আছিলে তাত বেছি জেগা চাবলৈ পোৱা নাছিলোঁ অকল হাৱৰা ব্ৰিজখন চাইছিলোঁ তাৰপিছত প্ৰগ্ৰেম কৰিছিলোঁ আৰু গুচি আহিলোঁ তাৰপাছত আমি এবাৰ গৈছিলোঁ বিহাৰৰ যি বৃন্দাবন শ্ৰীকৃষ্ণৰ শৈশৱৰ লীলা কৰা যি বৃন্দাবন আছিলে সেই বৃন্দাবন গৈছিলোঁ মথুৰা গৈছিলোঁ এনেকৈ আমি গৈছিলোঁ খুব ভাল লাগিছিলে তাত তাৰপাছত আমাৰ গৈছিলোঁ হায়দৰাবাদ হায়দৰাবাদত আমাৰ লগৰ ল'ৰা আছিলে আমি তালৈ গৈছিলোঁ হায়দৰাবাদতো এনেকৈ অলপ জেগা ঘূৰিলোঁ তাৰপাছত আমাৰ কাষতে লাগি থকা অৰুণাচল প্ৰদেশ গৈছিলোঁ অৰুণাচল প্ৰদেশ কেইবাবাৰো যোৱা হৈছে এবাৰ আমি টাৱাং গৈছিলোঁ টাৱাঙত আপোনাৰ বৰফ পৰি আছিলে ডাঙৰ ডাঙৰ পাহাৰ আছিলে একে বেকা ৰাস্তা ভাল লাগিছিলে গৈ ফটো মাৰিছিলোঁ আপোনাৰ জলপ্ৰপাত চাইছিলোঁ টাৱাঙত তাৰপাছত আমি আকৌ নেক্সট এবাৰ গৈছিলোঁ পাছিঘাট পাছিঘাটত আপোনাৰ যি আমাৰ ব্ৰহ্মপুত্ৰ চিয়াং নদী বুলি কয় আমি সেই পাহাৰৰ তললৈকে চিয়াং নদী চাবলৈ গৈছিলোঁ তাৰপাছত আপোনাৰ চিক্ৰী জলপ্ৰপাত বুলি এটা আছে সেই জলপ্ৰপাত চাইছিলোঁ তাৰপাছত বহুত উলমা দলং আছিলে সেয়া চোৱা হৈছিলে পাছিঘাটত তাৰপাছত আৰু বহুত সৰু সৰু জলপ্ৰপাতো আছিলে আমি সেইবোৰ চাইছিলোঁ নামহে ইমান নাজানো তাৰপাছত আমি গৈছিলোঁ শ্বিলং শ্বিলঙতো সেই একে জলপ্ৰপাতবোৰ চাইছিলোঁ তাৰপিছত পাহাৰৰ আপোনাৰ ওপৰৰ পৰা সৌন্দৰ্য ভোগ কৰিছিলোঁ তলৰ আৰু ডাৱৰ মাজত থকা নিচিনা লাগে নিজকে শ্বিলঙত বহুত ভাল লাগিছিলে বহুত তাত ওখ আৰু তললৈ যোৱা এনেকুৱা ৰাস্তা আছিলে পাহাৰবোৰ আছিলে তাত খুব ফটো মাৰিছিলোঁ ভাল লাগিছিলে এয়াই মোৰ অসমৰ বাহিৰৰ ভ্ৰমণৰ কাহিনী